সৰ্বসাধাৰণতে আমি কৃষকসকলে বতৰৰ ওপৰতে ভৰসা কৰি কৃষিকাৰ্য কৰা হয় কিন্তু কেতিয়াবা বতৰবিলাকো বেয়া হৈ পৰে খৰা অতি খৰাং হৈ পৰে অতিবৃষ্টি হৈ পৰে তেতিয়া সেই পৰিস্থিতিটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি বিকল্প ব্যৱস্থা ল'বলগীয়া হয় বিকল্প ব্যৱস্থা অতি বৰষুণ হ'লে আমি কি কৰোঁ পথাৰত মানে পাত চাত কিবাকিবি জেং জোং দি অতি বৰষুণৰ পৰা ৰক্ষা কৰিব বিচাৰোঁ খেতিডৰাক আৰু যেতিয়া অতি খৰাং হৈ পৰে পানীৰ অভাৱ নাইকিয়া হৈ থাকে বতৰ খৰাং হ'লে মানে তেতিয়া আমি কি কৰোঁ ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰে কৃষিকাৰ্য চলাওঁ গতিকে এই কথাটোত অন্যহাতে যদি কিবা পথাৰত দুৰ্গতি হয় বা কিবা অনিষ্টকালীন হয় সেই শস্যবিলাক আমাৰ বীমা থাকে বীমা থাকিলে চৰকাৰেও সাহাৰ্য কৰে কিবাকিবি বিকল্প দিয়ে গতিকে যদি আমি এটা কৃষিৰ ওপৰত নিৰ্ভৰ কৰোঁ তেতিয়াহ'লে আমাৰ মানে বিকল্প নহ'বও পাৰে গতিকে আমি কেইবাটাও কৃষিৰ ওপৰত নিৰ্ভৰ কৰোঁ ধৰক আলু খেতি কৰিলোঁ আলু খেতি কৰোঁতে আলুটো ভাল নহ'ল ইফালে অন্যফালে বিলাহী কৰিছিলোঁ নহয় গতিকে বিলাহীয়ে আলুটোৰ সমতা ৰক্ষা কৰিব ঠিক সৰিয়হ খেতি কৰিলোঁ সৰিয়হ ভাল নহ'ল ইপিনে মাতিমাহ খেতি কৰিছিলোঁ নহয় মাতিমাহে তেতিয়া সৰিয়হৰ বিকল্পটো ধাৰটো মাৰিব ঠিক তেনেধৰণে আমি মানে বৰকৈ ঘাটি খাই যাবলগীয়া হোৱা নাই বিকল্প তে সেই অন্য এটা বস্তুৰ পৰিৱৰ্তে অন্য এটা বিকল্প ল'ব লাগিব অল্টাৰনেটিভ অন্যান্য চিন্তা কৰিব লাগিব ইটো কৰোঁতে যদি নহ'ল তেতিয়াহ'লে হাত দাঙি বহি দিলে নহ'ব অন্য এটা বিকল্পৰ ব্যৱস্থাৰে আগুৱাই যাব লাগিব আমি এতিয়া সেইধৰণে কৃষকসকলে আমি মানে অল্টাৰনেটিভ কিবাকিবি কৰি সকলো পিনৰ পৰাই হোৱা প্ৰফিট হৈ আছে যদি আমাৰ খেতিবিলাক নষ্ট হৈ যায় খেতি নষ্ট হৈ গ'লে তে সেইটো থাকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত মানে ইঞ্চুৰেঞ্চ কৰা থাকে তেতিয়া চৰকাৰেও সাহাৰ্য দিয়ে আকৌ ধৰক খেতি কৰিব নোৱাৰা হৈ গ'লোঁ মাটিবিলাক বহুত বেয়া হৈ গ'ল মাটি বেয়া হৈ যোৱাত সেই কৃষিকাৰ্যটো নচলা হৈছে কৃষিকাৰ্য নচলা হ'লে অন্যান্য ফাৰ্ম কৰিব লাগিব কুকুৰা ফাৰ্ম বা ছাগলী ফাৰ্ম তেনেধৰণৰ কুকুৰাই ছাগলীয়ে লগতে কৰিব পৰা যায় কুকুৰা ফাৰ্ম ছাগলী ফাৰ্ম কৰিলোঁ খেতিৰ বিকল্প পৰিৱৰ্তে বিকল্প ব্যৱস্থা হয় ঠিক তেনেকৈ কুকুৰা ল'লেও কুকুৰাখিনিকো ভালকৈ চিকিৎসা কৰিব জানিব লাগিব খাদ্য দিব জানিব লাগিব ছাগলী ল'লোঁ ছাগলীক কোন সময়ত কি কি খাদ্য লাগিব কি কি ধৰণৰ চিকিৎসা লাগিব সেইখিনি কথা জানিবলগীয়া হয় গতিকে এইবিলাক কৰি থাকোঁতে যিকোনো এটা পৰিস্থিতিত যেতিয়া মানুহটো পৰিবলগীয়া হয় সেই পৰিস্থিতিটোৰ বিকল্প হিচাপে তাৰ সামাধানৰ উত্তৰটো নিজে বিচাৰি উলিয়াই ল'বলগীয়া হয় ঠিক ব্ৰইলাৰ পোহা হ'ল ব্ৰইলাৰখিনি কি পজিশ্যনত আছে ব্ৰইলাৰখিনি কি কাৰণে মুনীয়া লাগিছে বা কিবা হৈছে সেই কথাটো নিজে বুজি পাব লাগিব আৰু তাৰ কি কৰিব লাগিব প্ৰতিবিধান ব্যৱস্থা ল'ব লাগিব তেতিয়া প্ৰতিবিধান ল'লে সেই মুনীয়া লগা কুকুৰাখিনিও ডাঙৰ হৈ পৰিব সেইটোৱে বিকল্প আছে আৰু আমাৰ মানে বস্তুটো চাই চিতি কোনটোৰ ওপৰত নিৰ্ভৰ কৰিলে আমাৰ প্ৰফিট হ'ব সেই বস্তুটো চাই লৈ আমি কামটো কৰিব লাগিব